শিল্পী বুলি ক'লে বহুত শিল্পী আছে যেনেধৰণে আগৰ দিনৰ ভূপেন হাজৰিকা কেশৱ তাপা জুবিনদা গাৰ্গ আ জুবলী গীতালি ভিতালী দাস বহুতো শিল্পী আছে কিন্তু জয়ন্ত হাজৰিকা আৰু ভূপেন হাজৰিকাৰ গীতৰ দৰে হ'ব নোৱাৰে কাৰণ তেওঁলোকৰ গীতসমূহ প্ৰাকৃতিকৰ ওপৰত লৈ বা প্ৰাকৃতিকৰ ওপৰত লৈ বা মানুহৰ প্ৰকৃতিৰ ওপৰত লৈয়ে মানুহে গীত ৰচনা কৰিছিলে সেই গীতসমূহৰ মাদকতাই বেলেগ সুকীয়া জুবিনদাৰ জুবিনদাৰ গীতসমূহো ভাল লাগে বহুত ধুনীয়া গীত গায় তেওঁৰো বহুত গানৰ অৰ্থ আছে ভাল লাগে কিন্তু আজিকালি নতুন শিল্পীসকলৰ গীতসমূহ বৰ ভাল নহয় মানে আগৰ গীতসমূহে বহুত পুৰণি গীতসমূহৰ সমান কেতিয়াও হ'ব নোৱাৰে যেনেকৈ বৰগীত লোকগীত ৰাভা সংগীত সেইবোৰ বহুত ভাল লগা গীত ৰাভা সংগীত কিমান ধুনীয়া গীত শুনিয়ে ভাল লাগে গায়ো ভাল লাগে ল'ৰা ছোৱালীক ক'বলৈও ভাল লাগে ইমান ধুনীয়া কিন্তু আজিকালি গীতসমূহ ইমান ভাল নহয় বাৰু ভূপেন হাজৰিকাদেৱে লিখা নদীৰ ওপৰত গীত প্ৰকৃতিৰ ওপৰত গীত পৰিৱেশৰ ওপৰত গীত কিমান ধুনীয়া মানে চৰাই এজনীক লৈও লিখিছে গাইছে কিমান ধুনীয়া লাগে নদীৰ গীত লৈ গাইছে তেওঁ হৈছে মানুহক লৈও লিখিছে গাইছে কিমান ধুনীয়া গীত ভূপেন হাজৰিকা জয়ন্ত হাজৰিকা গীতসমূহো ধুনীয়া সেইকাৰণে তেওঁলোকক বিশেষকৈ ভাল লাগে কিন্তু জুবিন দাৰ আছে জুবিন গাৰ্গকো ভাল লাগে কিন্তু জুবিন দাৰ আগতকৈ তেওঁলোকক বেছি তাৰ এতিয়া চামো জুবিনদা তাৰপিছতহে আৰু কোন হয় নাজানো আৰু বিহু গীত বিহু গীতসমূহ ভূপেনদা জ ভূপেন হাজৰিকাদেৱে গোৱা বহুত ধুনীয়া আছে আগৰ দিনৰ গীত এতিয়া বৰ্তমান জুবিন গাৰ্গে গায় গীত ভাল লাগে গীত গীত বুলিলে ভাল লগা গীত হ'ব লাগে আৰু শিল্পীজনকো ভাল পাব লাগিব তেতিয়াহে গীতটো মানে ভাল লাগে সেইটো এটা আকৌ আছে শিল্পীজনক যদি ভাল পোৱা হয় সেই শিল্পীজনে গোৱা যিকোনো গীতেই বহুত ভাল লাগে লাগিলে তাৰ অৰ্থ থাকক বা নাথাকক কিন্তু হ'লেও প্ৰত্যেকটো গানেই যে ভাল লাগিব তেনেকুৱা কথাও নহয় কিন্তু হ'লেও মানে যোনজন শিল্পীক ভাল পোৱা হয় তেওঁৰ গীতসমূহ এনেও ভাল লাগে ৰাতিপুৱা যেন আগতে গোৱালপৰীয়া লোকগীত শুনিও ভাল লাগে আজিকালি গোৱালপৰীয়া লোকগীত ইমান গোৱা পোৱাই নাই দেখোন নুশুনাই হ'লোঁ গাই যদিও মানে শুনাও নাই বাৰু মইও বৰগীত ৰাভা গীত আজিকালি ল'ৰা ছোৱালীক আজিকালি দিব লৈছে আৰু মইও আমাৰ ল'ৰাক শিকাব লৈছোঁ লাহে লাহে জ্যোতি সংগীত ৰাভা সংগীত তেনেকেই হৈ আছে ভূপেন হাজৰিকাদেৱক মই ভাল পাইছিলোঁ মানে বহুত ভাল লাগিছিলে তেওঁ গানবোৰৰ অৰ্থবোৰ মানুহক লৈ লিখা গানৰ অৰ্থ প্ৰকৃতিক লিখা লৈ লিখা গানৰ অৰ্থ বহুত এটা এটা অৰ্থ আছে সেই অৰ্থবোৰ সম্পূৰ্ণ বুজি পালে মানে বহুত ভাল লাগে আৰু তেওঁ গানৰ প্ৰত্যেকটো শব্দ এটা এটা শব্দ বহুত অৰ্থপূৰ্ণ হ আছে সেই অৰ্থত মানে ভালকৈ গম্ভীৰভাৱে চালে বহুত মানে হেৰি হয় জয়ন্ত হাজৰিকাৰ গীতসমূহো ভাল লাগে